আমাৰ ঠাইখনত হোটেল বা হোমষ্টে নায়েই ইয়াৰপৰা দহ কিলোমিটাৰ দহ বাৰ কিলোমিটাৰ ওচৰত দাঁতিকাষৰীয়া মৰাণ নগৰত হোমষ্টে' আৰু হোটেল আছে এইসমূহত সকলোখিনি সুবিধাই উপলব্ধ আছে নতুনকৈ খুলিছে হোমষ্টে' আৰু হোটেলবিলাকো আছে সকলোখিনি সুবিধাই আগবঢ়োৱা হয় আমাৰ চুবুৰীয়া বুলি ক'লে স্থানীয় যুৱনেতা বিশিষ্ট ব্যৱসায়ী ভূপেন বৰুৱা ডাঙৰীয়াৰ এখন হোমষ্টে' আছে পৰ্যটকসকল তেওঁলোকে কেতিয়াবা কিবা সমস্যা পাইছে নেকি এই ক্ষেত্ৰত ক'বলৈ গ'লে সমস্যা পাইছে নাই পোৱা সেইটোতো আমি ক'ব নোৱাৰিছোঁ গম নাপাইছোঁ কিন্তু হ'লেও সমস্যা পাব নালাগে নতুনকৈ খুলিছে বহুতো ব্যয়বহুল আকৰ্ষণীয় হোমষ্টে' খুলিছে গতিকে তাত সমস্যা পাইছে বুলি অনুভৱ নহয় আৰু পৰৱৰ্তী সময়ত গম পোৱা যাব কিবা সমস্যা পাইছেনে নাই পোৱা বিশেষকৈ নতুনকৈ আমাৰ ইয়াত হোটেলো খুলিছে হোমষ্টে'ও খুলিছে গতিকে এইক্ষেত্ৰত পৰৱৰ্তী সময়ত গম পোৱা যাব